কোন অ' মনীষা অ' ভালেই তোৰ কেনে ভালে আছনে ঐ শুনচোন অ' এই তোক কথা এটা ক'বলৈ আছিলে আমি পৰহিলৈ হেৰি মাছ মাৰিবলৈ যাম দেই ওচৰৰ এই ওচৰৰ পুখুৰীটোত এই নামঘৰৰ পিছফালে যে পুখুৰীটো আছে তালৈ যাম দেই অ' এই ৰহিলাহঁতক ধৰিম লগ অ' আছে আছে জাকৈখন ল'ম মই তাতে যাম এটা কাম কৰিম হেৰি এই ৰাতিপুৱা এই চাহটো মই বান্ধি ল'ম বাকীখিনি ইহঁতকে আনিবলৈ ক'ম যা যোগাৰখিনি আনিবলৈ ক'ম তাতে অহ অহ অ' তই হেৰি কেইটা ল'বিচোন কাৰনো আছে কাৰ পৰা কাৰ ওচৰৰ পৰা ল'ব পাৰিনো অ' অ' অ'

তই তেতিয়াহ'লে এটা কাম কৰিবিচোন এই সৰু সৰু মাছ কেইটামান লৈ ল'বিচোন ভাল লাগিব খাই অ' অ' অ' অ' অ' অ' সেইটোৱে এতিয়া ভালেই কথা অ' ঠিকেই কৈছে ঠিকে কৈছে তোৰ মাক সুধিবি দেই অ' অ' মাক সুধিবি যে কি বুলি কয় আগতীয়াকৈ সুধি থবি নহ'লে আকৌ পিছত আকৌ গালি চালি পাৰিব হ'ব দে মই যাও এতিয়া কাম আছে তই সুধিবি আহিবি ওলাবি অ'